অ বাইদেউ কওক অ চিলাই কৰোঁ এই মানে হেৰি নেচাৰ সূতাটো দি মই নেজানিলো দেই নেচাৰ সূতাটো তাৰমানে ইমান ভাল নহয় এইটো দলি গুলিৱেদি বানো দলি গুলিটো বানিলে অলপ কষ্ট হয় কষ্ট হ'লে মানে অলপ হেৰি দামটো বেছি আৰু সেইটো মই দুশ টকাকৈ লওঁ দলি গুলিটো ওম অকণমান বাৰু কমকৈ ল'ম বাৰু আপোনাক অ অ বাৰু হ'ব দিয়ক আপুনি

অ অ বাৰু হ'ব দিয়ক বাৰু মই কম বেছ পৰিমাণে কৰি দিম বাৰু এতিয়া ইয়াৰ থোপাটো থোপা বান্ধিব লগা হ'লে তাতো বান্ধিব লাগিব অ অ অ অ অ সেই এখনত দুশকৈ বুলিছোঁ কমাই ল'ম বাৰু কিবা এটা

অ আপুনি চিম্পুলকৈহে পিন্ধে ন' ডিজাইন দিব নালাগে নহয়

হাও দুশ মানকৈ ল'লে মোৰচোন একোৱে নিমিলিব এশ বিশ টকাত পায় আকৌ কিনা ব্লাউজটোৱে আকৌ হেয়ি চিলোৱা ব্লাউজটো অলপ বেলেগ হয় নহয় হ'ব দিয়ক